হেল্ল' হয় মই কেব এখন কেব এখন বুক কৰিছিলোঁ আচ্ছা মই ধাৰাপুৰৰ পৰা জালুকবাৰী যাম হয় আপুনি অকণমান সোনকালে আহিব পাৰিব নেকি ঠিক আছে ঠিক আছে বাৰু হয় আহক